হেল্ল'

অঁ ট্ৰেইনৰ পৰা

অঁ অঁ

অঁ অঁ অঁ অঁ থকা থকা মেলাটো তাত অঁ ল'জতে মানে থকা মেলা হ'ব অঁ অঁ হয়

অঁ হয় হয় অঁ অঁ চাম বুলি ভাবিছোঁ সেইবিলাক অঁ অঁ তিনিচুকীয়া ল'জতেই থকাটো হ'ব মানে মোৰ অঁ অঁ অঁ অঁ

হয় হয় হয় অঁ অঁ হ'ব হ'ব অঁ অঁ হ'ব দাদা অঁ ওম ওম ঠিক আছে হ'ব অঁ